মই এতিয়া বৰ্তমান মানে যিটো ৱাটচ্ছ মানে পিন্ধি আছোঁ ব্যৱহাৰ কৰি আছোঁ সেইটো আপোনাৰ মানে টাইটানৰ হয় আৰু আগৰ পৰাই টাইটান বুলি ক'লে বিখ্যাত আৰু ঘড়ীৰ কাৰণে ঘড়ীৰ মানে কোম্পানীবোৰৰ কাৰণে গতিকে টাইটান ঘড়ীবিলাক বহুত ভাল হয় আৰু বহুত মানে ডিমাণ্ড থকা আৰু বহুত দিনলৈকে লাষ্টিং কৰে আৰু চলে